আপোনাৰ স্কুল আৰু কলেজৰ কিছু স্মৃতি কওক মোৰ স্কুল আৰু কলেজৰ স্মৃতিবিলাক ক'বলৈ গ'লেতো বহুতেই আছে ধৰক যেতিয়া তিনি বছৰ হৈছিলে তেতিয়া মোৰ পেহী স্কুলৰ টিচাৰ আছিলে আৰু সেই তিনি বছৰ বয়সৰ পৰা মায়ে পেহীৰ লগতে পঠাই দিয়ে স্কুললৈ অঁ সেই সময়খিনিতটো একো গম পোৱা নাযায় যি শিকাই তাকে শিকিছিলোঁ অঁ ধৰক যেতিয়া লাহে লাহে বয়স হ'ল পাঁচ বছৰমান হ'ল তেতিয়া স্কুলত প্ৰপাৰ এডমিশ্যন দিলে দিয়াৰ পিছত সেই স্কুলত ধৰক আমাৰ দিনত আছিলে ক মান খ মান প্ৰথম মান তেনেকৈ আছিলে তেনেকৈ পঢ়ি পঢ়ি আমি চতুৰ্থ মানলৈকে আমি এল পি স্কুলত পঢ়িলোঁ পঢ়াৰ পাছত সেইখিনি সময়ত আমি ইমান ভালকৈ ধৰক আমি বুজি নাপাওঁ কথা কিছুমান লগৰ ল'ৰা ছোৱালী তেনেকৈ লগত খেলিছিলোঁ খেলাটো বেছি আছিলে পঢ়াটো কম আছিলে আৰু তেনেকৈ গৈ গৈ গৈ গৈ আমি চতুৰ্থ মান পালোঁ পোৱাৰ পাছত সেইখিনি এল পি স্কুল পাৰ হৈ গ'ল তাৰপিছত হাই স্কুল আহিলে হাই স্কুল ক্লাছ ফাইভৰ পৰা আমি পঢ়িলোঁ ফাইভৰ ফাইভ ছিক্স ছেভেনলৈকে আমি ইমানটা ধৰক আমি গম নাপালোঁ কেনেকৈ পাৰ কৰিছোঁ তেনেকৈ লগৰ ল'ৰাৰ লগত সেই কথা বতৰা খেলা পঢ়া টিউশ্যন তেনেকৈ কৰি আমি সেই ক্লাছ ফাইভ ছিক্স ছেভেনলৈকে কৰিলোঁ তাৰপিছত এইট যেতিয়া পালোঁ এইটৰ পৰা আমি লাহে লাহে অলপ বুজি পালোঁ মানে বহুত কথাই বুজি পলোঁ তাৰপিছত আৰু লগৰ ছোৱালীৰ লগত ধেমালি কৰা কথা বতৰা তেতিয়া বহুত কথা কিছুমান আহি যায় কোন কেনেকৈ ছোৱালীক ল'ৰাই জোকাই কেনে সেইবিলাকত আমি ধৰক হাঁহি ধেমালিৰ মাজতে পাৰ কৰিলোঁ লগৰ ল'ৰা আছিলে লগৰ ল'ৰাবিলাকৰ লগতো ধেমালি কৰোঁ বহুত ভাল লগৰ ল'ৰা আছিলে বহুত ভাল লগৰ ছোৱালী আছিলে আমাৰ বেঞ্চখনত পাঁচজনী আমি একেলগে বহোঁ সেই পাঁচজনী আমি য'ত যাওঁ বাথৰুমলৈ গ'লেও দুজনী দুজনীকৈ যাওঁ ক'ৰবাত টিফিন মানে ধৰক যেতিয়া আপোনাৰ বাৰটা বজাত টিফিন খোৱাৰ সময় হয় তেতিয়া ওচৰতে এখন হোটেল আছিলে আমি ঘৰৰ পৰাতো লৈ যাওঁৱে যেতিয়া লৈ নাযাওঁ তেতিয়া সেই ওচৰৰ দিলীপ দা বুলি ল'ৰা এজন আছিলে তাৰ হোটেল এখন আছিলে তাতে গৈ আমি খুব পৰথা আৰু চিকেন কেতিয়াবা মটন কেতিয়াবা তাৰ জোল দি পিনি আমি খাওঁ পৰথা খাওঁ আৰু তাৰে এজনী আমাৰ ধৰক মোৰ লগৰ ছোৱালী এজনী দিপক দালে জোকাৰোঁ আমি সেই জোকৰাৰ ক্ষেত্ৰত দিপক দাৰ হোটেললৈ যাওঁ হোটেলত গৈ খুব ধুনীয়াকৈ খাই বৈ আমি আহোঁ খুব ধুনীয়াকৈ আমাৰ ক্লাছ এইট নাইন টেনটো আমাৰ পাৰ হৈ গ'ল টেন যেতিয়া পালোঁ তাৰপিছত আমাৰ মেট্ৰিক আহি গ'ল মেট্ৰিক পৰীক্ষা আমি দিলোঁ দিয়াৰ পাছত মেট্ৰিকৰ পৰা যেতিয়া আকৌ কলেজ পাৰ হ'ল কলেজখিনিত মানে ধৰক সেইটো পৰিৱেশো আমাৰ বেলেগ হৈ গ'ল হাই স্কুলৰ পৰিৱেশটো আমাৰ বেলেগ হ'ল আমাৰ এল পি স্কুলৰ পৰিৱেশটো বেলেগ এতিয়া কলেজৰ পৰিৱেশটো আমাৰ বেলেগ হৈ গ'ল কলেজৰ পৰিৱেশত আমি বহুত বুজি পালোঁ মানে আমি উৎপতীয়াৰ পৰা আমি ভাললৈ আহিলোঁ আৰু সেইখিনি মুহূৰ্তত আৰু গহীন গম্ভীৰ হ'লোঁ কলেজ তাৰপিছত কলেজ পাছ কৰিলোঁ কলেজ পাছ কৰাৰ পিছত আপোনাৰ বিয়া বাৰু হ'লোঁ বিয়া বাৰু হৈ এতিয়া লগৰ ল'ৰা ছোৱালী লগত আমাৰ টাচ আছে আৰু যেতিয়া মোবাইল নাছিলে তেতিয়াতো যেতিয়া লগ পাওঁ তেতিয়া কথা বতৰা পাতোঁ লগৰ ছোৱালীবিলাকৰ ঘৰত যাওঁ ইজনীও আহে ইজনীও যাওঁ তেনেকৈ আমাৰ লগৰ বন্ধুত্বৰ মাজত মানে লগ কথা বতৰা চলি আছিলে যেতিয়া মোবাইল ওলালে মোবাইল ওলোৱাৰ পাছত মোবাইলতে আমি কণ্টেক্ট কৰিবলৈ ধৰিলোঁ আমাৰ এটা এটা গ্ৰুপ আছে আৰু হোৱাটছএপৰ গ্ৰুপ আছে তাতে আমি কথা বতৰা পাতোঁ কেতিয়াবা মন যায় যাওঁ তেনেকেই আমাৰ আৰু কলেজ স্কুলৰ লাইফটো পাৰ হৈ গ'ল আৰু এতিয়াও আমাৰ মাজত সেই লগৰ ল'ৰা লগৰ ছোৱালীৰ লগত আমাৰ কথা বতৰা হৈ থাকে লগ পালে আমাৰ হাঁহি ধেমালি ফূৰ্তি ফাৰ্তা সেইখিনি আছে আমাৰ সেইটো এতিয়া আপোনাক কলেজৰ এল পি স্কুলৰ স্মৃতিবিলাক আমাৰ ইমান মনত নাই কিন্তু হাই স্কুল আৰু কলেজৰ স্মৃতি আমাৰ কৈ থাকিলে কৈ থাকিলে আমাৰ শে খটমেই কৰিব নোৱাৰি এই